হেল্ল' হয় হয় কোনে কৈছিলে হয় হয় ছাৰ কওকচোন

কি কিহৰ চালান চালান ছাৰ হয় নেকি ছাৰ কিমান চালান আহিছে ছাৰ অ' আচ্ছা আচ্ছা ঠিক আছে ছাৰ এইটো কেনেধৰণে দিব লাগিব ছাৰ চালানটো

হয় হয় ঠিক ঠিক আছে বাৰু ছাৰ